অঁ অঁ উৰ্মি অঁ কি খবৰ পিছে এই ভালে বাৰু বিহু কেনে চলিছে অঁ বিহুৰ হ'লনে কাপোৰ কানি ধুৱা অঁ পিঠা পনা যোগাৰ কৰিছা বাৰু চুঙা পিঠা চুঙা চুঙা পিঠা অঁ বাঁহ কাটিছা চুঙাৰ অঁ অঁ তিল আমাৰ আছে বাৰু অলপ অঁ হ'ব বাৰু এই আহিবা লৈ যাবাহি অকণমান অঁ আহিবা লৈ যাবাহি অকণমান আৰু বেলেগ তেতিয়া লাড়ু চাড়ু বনাইছা নাৰিকলৰ মিঠৈৰ লাড়ু পিঠাগুড়িৰ লাড়ু অঁ আকৌ হেৰি ঘিলা পিঠা অঁ ঠিকে আছে বাৰু মই বনাইছোঁ বাৰু অঁ বিহুৰ চিৰা খুন্দিলাঁ অঁ গুড়া সান্দাহ ঠিকে আছে পিছে প্ৰস্তুতি ঠিকে আছে বিহুৰ আমাৰো বাৰু হৈছেয়ে বাকী এনেকে বিহুত কি খাবা অঁ বিহুত উৰুকা ৰাতি কি খাবা বাঃ বাঃ আমাৰ হাঁহ লোকেল ঘৰুৱা বস্তু আমাৰ অঁ আমাৰ হাঁহ কেৰেচীয়া হাঁহ

অঁ ঠিকে আছে বাৰু এই তুমি আহিবা তিলখিনি লৈ যাবাহি বাৰু ঠিকে আছে অঁ বাকী বিহু খাব আহিবা